বৰ্তমান সময়ত শিক্ষিত আৰু অশিক্ষিত দুয়োটাৰ ওপৰত বহুত বেছিকৈ প্ৰভাৱ পৰা দেখা যায় যিহেতু এজন শিক্ষিত মানুহে সমাজত সকলো স্থানতে তেওঁ সন্মান শ্ৰদ্ধা এইখিনি বস্তু পায় কিন্তু এজন অশিক্ষিত মানুহে সকলো ঠাইতে সেই শ্ৰদ্ধা সন্মান শিষ্টাচাৰখিনি নাপায় যিহেতু এজন শিক্ষিত লোককহে মানুহে ভাল বা তেওঁ শিক্ষিত তেওঁ সেই কথাটো জানে বুলি তেওঁক সন্মানটো বেছিকৈ দিয়া হয় এখন সভা হওক বা এখন সমিতিয়ে হওক তেওঁক আগতে আগত ৰাখি তেওঁক যিহেতু মানুহজন শিক্ষিত বুলি ভাবি তেওঁক আগত ৰখা হয় কিন্তু অশিক্ষিত মানুহজনে যদি কাৰোবাৰ ঘৰত কিবা এটা বি কাম এটা কৰিবলৈ যায় তেওঁ অশিক্ষিত বুলি তেওঁক পাছত ৰখা হয় আৰু বৰ্তমান সময় সময়ত যদি শিক্ষিত নহওঁ তেনেহ'লে আমি জীৱনত ভালদৰে একো এটা কামেই কৰিব নোৱাৰিম আৰু অশিক্ষিত মানুহজনে হয় দুবেলা দুমুঠি খাই জীয়াইতো থাকিব পাৰিব কিন্তু তেওঁ বহুত জেগাত নিজৰ সন্মানখিনি হেৰুৱাবলগীয়া হয় লগতে মানুহে তেওঁক দূৰত ৰাখে যিহেতু তেওঁ যিহেতু এজন অশিক্ষিত আৰু তেওঁৰ এইটো কামত দৰকাৰ নাই এইটো কামত দৰকাৰ আছে তেনেধৰণে ভাবি তেওঁক দূৰত ৰাখে আৰু সকলোৰে যিখন বৰ্তমান সমাজ আমাৰ ভৱিষ্যতলৈ গঢ়িবলৈ গৈ আছে এতিয়া অশিক্ষিত মানে আমাৰ জীৱনটো শূন্য এজন শিক্ষিত মানুহেহে ভালদৰে নিজৰ জীৱনটো গঢ়ি তুলিব পাৰিব তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে সেইবাবে আমি বৰ্তমান সময়ত পঢ়া লিখাটো ইম্পৰ্টেণ্টে আৰু সেইটোকে আমি আগত ৰাখি সদাই গুৰুত্ব দি পঢ়া শুনাটো কৰিব লাগে